হেল্ল' অঁ অঁ আছিল আছিল আমৰ দেৰশ টকা আ আ ডালিম এশ বিছ টকা মানকে পোৱা যায় আৰু দিয়া দিব পৰা যায় আৰু কল কল আছিলে আছিলে আপোনাক কি কল লাগিব মালভোগ কল এশ বিছ এশ বিছ টকাকৈ লাগিব হয় হয় দাম হৈছে আৰু আজিকালি হয় হয় আপুনি আহিলেই বাৰু আহি পালেই আহিলেই মই ইয়াত দিব পাৰিম আৰু পৰা যাব

অঁ হ'ব বাৰু হ'ব বাৰু আপুনি পঠাই দিব পঠাই দিব মই দি পঠাম বাৰু দেই অঁ ঠিক আছে ঠিক আছে হ'ব অঁ